সকলো জ জাতি জনগোষ্ঠীৰে একোটা নিজস্ব বৈশিষ্ট্য থাকে আৰু সেই বৈশিষ্ট্যটোৱে কি হয় জাতিটোৰ ভাষা সাহিত্য আৰু সংস্কৃতিয়ে সে সেই বৈশিষ্ট্যবোৰ নিৰূপণ কৰে আৰু অতীজৰ পৰা যুগ যুগান্তৰ পৰা প্ৰতিটো জাতি আৰু জনগোষ্ঠীয়ে নিজৰ ভাষা সাহিত্য আৰু সংস্কৃতিৰ জৰিয়তেই নিজকে বিশ্বত পৰিচয় দি আহিছে আৰু সেই আমাৰ যিহেতু অসমীয়াসকলৰ মাতৃভাষা অসমীয়া আমাৰ যিহেতু মাতৃভাষা অসমীয়া আৰু আমি সেই অসমীয়া ভাষাটোৰ জৰিয়তে সমাজত আমাৰ নিজকে চিনাকি দিবলৈ বিচাৰোঁ আৰু বহুল আজিকালি বৰ্তমান সময়ত অতীজৰ পৰাই চলি অহাৰ দৰে এতিয়াও যিকোনো সাংস্কৃতিক অনুষ্ঠান যিবোৰ আছে সেইবিলাকত অসমীয়া ভাষাটোৰ বহুল প্ৰয়োগ হোৱা দেখা যায় আমাৰ জাতীয় উৎসৱ যিহেতু বিহু আৰু সেই বিহুৰ সময়ত আমি যেতিয়া বিহু গাবলৈ যাওঁ বা বিভিন্ন ধৰণৰ সাংস্কৃতিক যিবোৰ অনুষ্ঠান থাকে তাত ফকৰা বিহুৰ যোজনা বিহুৰ গীতেৰেই শুভাৰম্ভ কৰা হয় বা শোভাবৰ্দ্ধন কৰে তাতো আমাৰ যিটো অসমীয়া জাতীয় বা অসমীয়া ভাষা সেই ভাষাটোৰ প্ৰয়োগ হয়